ঐ শুনচোন আজি দেখোন তই অহা কথা আছিলে আমাৰ ঘৰলৈ নাহিলি যে এতিয়ালৈ অঁ অঁ অঁ অঁ হয় হয় মানে ট্ৰেফিক জাম আচ্ছা অঁ অঁ এই নতুনকৈ যে ব্ৰিজ কেইখন বনাই আছে সেইটো কাৰণে মানে বেছি আৰু প্ৰব্লেম হৈ আছে এতিয়া বহুত বেছি ট্ৰেফিক আৰু

অঁ বেয়াহে হৈছে অঁ বহুত অশান্তি লাগে ক'ৰবালৈ যাব বুলি মানে ভাবিলে এতিয়া পিছে তুমি ঘৰলৈ উভতি গ'লা মই আকৌ ভাবিছিলোঁ আহিম বুলি কৈছিল দেখোন এতিয়ালে একো খবৰেই নাই সেই ভাবি ফোন কৰিলোঁ আৰু কিবা কৰিলে অঁ গৰমত থাকিব নোৱাৰি সেয়ে অলপ ঠাণ্ডা হ'লেও বেলেগ কথা ইমান গৰমত ট্ৰেফিকত ফাচি থাকিব নোৱাৰি তাকে আৰু গাড়ীবিলাকতো কম মানুহ নুঠাই একে একদম পাণ জপা দি আহিলে তথাপি ভাল লাগিল হয় অঁ অঁ অঁ অঁ অলপ গৰমটো কমি লওক দিয়া অঁ তাকে অলপ গৰমটো কমি লওক দিয়া অঁ অঁ

অঁ আচ্ছা তুমি অকলে আহিলেও কথা নাই

অঁ হ'ব দিয়া একো নাই পিছত হ'লেও এদিন আহিবা অঁ হ'ব দিয়া অঁ ঠিক আছে হ'ব দিয়া